বেলেগ ভাষা বা উপভাষা উপভাষা কোৱা এলেকালৈ ভ্ৰমণ কৰোঁতে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা যায় যেনে ধৰক আপুনি তেনেকুৱা এখন ঠাইলৈ গৈছে তাত তেওঁলোকৰ ভাষা বুজি পোৱা নেযায় তেওঁলোকে আমাৰ ভাষা বুজি পোৱা নাই তেওঁলোকৰ লগত কথা পাতোঁতে অলপ দিগদাৰ হয় ধৰক আপুনি এখন তেনেকুৱা ঠাইলৈ গৈ দোকানলৈ গৈছে দোকানৰ পৰা কিবা ল'ব লৈছে তেওঁলোকক বস্তুটো বুজাই দিবলৈ বস্তুটো কিনিবলৈ আমাৰ অলপ অসুবিধা হয় তেওঁলোকক তেওঁলোকে বুজি নেপায় আমিও তেওঁলোকৰ ভাষা বুজি নেপাওঁ আৰু ধৰক তেনেকুৱা এখন ঠাইলৈ যাওঁতে ঠাইবোৰ চিনে পায় তেনেকুৱা হোটেল বিচাৰোঁতে বা থাকিবলৈ কিবা ঠাই বিচাৰোঁতে আমাৰ অলপ অসুবিধা হয় বস্তুবোৰ বিচাৰোঁতে কাৰণ কথা পতাত অসুবিধা হয় তেনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আছে তেনেকুৱা ক্ষেত্ৰত আমি যোগাযোগ তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে বিভিন্ন ধৰণৰ মানে আজিকালি মোবাইলত গুগলৰ দ্বাৰা সহায় বিচাৰিব পৰা যায় তেওঁলোকৰ ভাষাটো ট্ৰাঞ্চলেট কৰিবলৈ সেই ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় তেও যেনে তেনে কথাবোৰ বুজোৱা হয় আৰু বহুত টাইম লয় সেইবোৰ বুজি পাওঁতে কওঁতে সেইকাৰণে তাত যদি ভাল তেওঁলোকৰ লগত কথা পাতিবলৈ হ'লে ভাল এটা তেনেকুৱা প্লেটফৰ্ম থাকিলে ভাল দুইটাই সম্পূৰ্ণ নিজৰ নিজৰ কথাতকৈ তেওঁলোকৰ ভাষাত বুজি পোৱাটো এটা সুবিধাজনক বুলি মই ভাবোঁ সেইকাৰণে তেনেকুৱা জেগালৈ যাওঁতে অকণমান কষ্ট হয় আৰু